বৰ্তমান অসমৰ শিক্ষাখণ্ডত ঘটি থকা মূল ধাৰা আৰু পৰিৱৰ্তন বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহিব গুণোৎসৱ আৰু এই গুণোৎসৱ এতিয়া অলপতে আমাৰ অসমত শেষ হৈ গৈছে তিনিটা পৰ্যায়ত শেষ হৈ গৈছে প্ৰথম দ্বিতীয় তৃতীয় পৰ্যায় আমাৰ ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ত শেষ হৈছে সাত ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ স্কুলত বহী মূল্যায়ন হৈছিল এই গুণোৎসৱে আচলতে চৰকাৰে শিক্ষাৰ বিভাগে য'ত চৰকাৰ জড়িত হৈ আছে তেওঁলোকে এটা পৰিৱৰ্তন আনিব বিচাৰিছে যাতে বিদ্যালয়ৰ প্ৰতিজন শিশু প্ৰতিজন শিক্ষাৰ্থীয়ে গুণগত শিক্ষা তেওঁলোকে লাভ কৰিছেনে নাই তাৰ ওপৰত এটা আচলতে তেওঁলোকে এটা নিৰ্ধাৰণমূলক এটা মূল্যায়ন যাক তেওঁলোকে নাম দিছে গুণোৎসৱ অসমত প্ৰতি বছৰে প্ৰতিখন বিদ্যালয়ে গুণোৎসৱ দিবলগীয়া হয় আৰু এই সময়ত বাহিৰৰ এজন মূল্যায়ক হিচাপে এজন ভাল শিক্ষা ধা শিক্ষা থকা এজন ব্যক্তিক মূল্যায়ক হিচাপে তেওঁলোকে নিয়োগ কৰে আৰু তেওঁ আহি সেইদিনাখন বিদ্যালয়ত প্ৰতিটো কাম কাজ পৰিচাল মানে নিৰীক্ষণ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে প্ৰথম দক্ষতা তেওঁলোকে লয় বস্তুনিষ্ঠ প্ৰশ্নৰ এম চি কিউৰ প্ৰশ্নকাকত তেওঁলোকৰ বাবে আহে আৰু সেই প্ৰশ্নৰ উত্তৰ কৰি তেওঁলোকে অ' এম আৰত ফিল আপ কৰিব লাগে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে প্ৰতিখন বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হয় আৰু ইয়াৰ উপৰিও এতিয়া বৰ্তমান নতুন শিক্ষা ব্যৱস্থাত আমাৰ অসমৰ শিক্ষাখণ্ডত এটা পৰিৱৰ্তন আনিব বিচাৰিছে এফ এল এন মিছনে যিটো নিপুন অসম বুলি কোৱা হয় এফ এল এন মিছনেও আশা কৰিছোঁ খুব সোনকালে এটা মানে যুগাত্মক এটা ফলাফল আমাক শিক্ষা ব্যৱস্থাত দিব বুলি ভাবিছোঁ আৰু এফ এল এনৰ মূল লক্ষ্য হৈছে যে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ প্ৰতিজন শিশুৱে সংখ্যাৰ ক্ষেত্ৰত আৰু ভাষাৰ ক্ষেত্ৰত দখল লাভ কৰিব তেওঁলোকে সংখ্যাজ্ঞান আৰু ভাষাজ্ঞান যাতে খুব মানে সুন্দৰভাৱে আয়ত্ব কৰিব পাৰে সেয়াই হৈছে আমাৰ এফ এল এন মিছনৰ প্ৰধান লক্ষ্য